এক জানুৱাৰী দুইহেজাৰ একৈছ দহ মে দুইহেজাত বাইছ দুই জুন দুইহেজাৰ তেইছ একৈছ নবেম্বৰ দুইহেজাৰ বাইছ তিনি জুলাই দুহেজাৰ তেইছ